প্ৰাৰ্থনাৰ পূজা বিষয়ে কি কি মিছা কয় প্ৰশ্নটো মানে প্ৰশ্নটো মই কি অৰ্থত কেনেকৈ সুধিছে কিবা ধৰিব পৰা নাই আৰু মিছা কয় বুলি আগতীয়াকৈ যিটো ক'লে মানে মিছা কয় বুলি ধৰক প্ৰত্যেকেই এইটো সাধাৰণ এটা প্ৰশ্ন কৰা হৈছে যে মিছা কয় ইয়াৰ ফলত আপোনালোকৰ অনুভৱ কেনেকুৱা হয় এইটো মানে এটা সাধাৰণকে যে কৈ দিলে মানে বা সুধিলে প্ৰশ্নটো কি মিছা কয় মিছা নক'বও পাৰে বা এই বিষয়ে অনুভৱ তেনেকুৱা নাথাকিবও পাৰে কোনোবাই প্ৰাৰ্থনা নকৰা মানুহো থাকিব পাৰে কোনোবাই পূজা নকৰিবও পাৰে গতিকে এইটো প্ৰশ্নটো বৰ মানে মোৰ প্ৰশ্নটো উত্তৰ দিবলৈ এনেকুৱা একো বিশেষ নায়েই আৰু মানে উত্তৰ ইয়াত কি উত্তৰনো দিম এইটো প্ৰশ্নৰ উত্তৰ